অঁ হয় কওকচোন অঁ অঁ হয় হয় কওকচোন অঁ মই ডিব্ৰুগড়ৰ বাণিপুৰত থাকোঁ ৰেলৱে ষ্টেচনৰ ওচৰত অঁ অঁ হয় পাব আপুনি অঁ অঁ অঁ অঁ

অঁ অঁ ঠিক নিশ্চয় পাৰিম আপোনাক কেনেকুৱা ভাড়া ঘৰ লাগে মানে কিটচেন থকা লাগেনে এনে লেট্ৰিন বাথৰুম একেলগতে থকা লাগেনে অঁ অঁ অঁ

অঁ পানী চানী সুবিধা চব ঠিকেই আছে অঁ অঁ অঁ অঁ অঁ চব ঠিকে আছে অঁ অঁ অঁ অঁ অঁ ভাড়া মাহত চাৰি হেজাৰকে ল'ব ছমাহৰ কাৰণে আহিবটো আপুনি অঁ অঁ অঁ অঁ আপোনাৰ লগত আৰু কোনোবা আহিব নেকি অঁ অঁ

অঁ ত' আপুনি ক'বাত ফুৰিব নেকি ওচৰত

অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ ডিব্ৰুগড়ত বিশেষকে চাবলগীয়া বস্তু আছে জগন্নাথ মন্দিৰ আছে তাৰ কাষতে অঁ অঁ অঁ জগন্নাথ মন্দিৰ আছে আৰু আছে ব্ৰহ্মপুত্ৰ কাষত ডি টি চি ডায়ক বুলি আছে সেইবােৰতো আপুনি ফুৰিব পাৰিব আৰু লগতে আপোনাক কিবা খোৱা বোৱাৰ কিবা ব্যৱস্থা কৰি দিব লাগিব নেকি ৰেচন পাতি

অঁ অঁ অঁ ডিব্ৰুগড় মেডিকেল কলেজখন এই ৰেলৱে ষ্টেচনৰ পৰা হ'ব আৰু পাঁচ কিলোমিটাৰ মানে হ'ব আপোনাৰ কাবাক দেখুৱাব লগা আছে নি গা ভাল গা ভাল নাই নেকি কাবাক অঁ অঁ হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব বাইদেউ আপুনি আহক আপুনি অঁ ঠিক আছে হ'ব আপুনি আহক এবাৰ অঁ অঁ ঠিক আছে অঁ অঁ হ'ব তেন্তে ফোনটো ৰাখোঁ অঁ অঁ অঁ অঁ